বজাৰৰপৰা শাক পাচলি আনি খোৱাটো অকণমান জটিল কাৰণ এই শাক পাচলি এই আনি খালে বহুত মানুহৰে গেছ হয় সেই দোকানৰপৰা অনা বস্তু ধুই বাহিৰটো আগ ধৰি ধুই ল'ব লাগিব ধুই লৈ কিছুমান গৰম পানীটো ধুই খাব লাগিব তেতিয়া সেই বস্তুটোৱেই বেছি অপকাৰ নকৰে বজাৰৰ শাক পাচলি য'তে ত'তে পেলাই থৈ বাহিৰত ধূলি পৰিব আৰু ধূলি মাকতি পৰি থাকে আৰু এইবোৰ গেছ দিয়া বহুত পাচলি ক'লা পৰি থাকিব দাগ পৰি থাকিব সেইটো কাৰণে অলপ জঞ্জাল কাৰণে আমি বহুত যত্ন কৰি সেই শাক পাচলিটো খাওঁ শাক পাচলিটো মানে ক'ৰপৰা কেনেকৈ আনিছে কোনে কেনেকৈ সাৰ দিছে একো ধৰিব নোৱাৰোঁ আমাৰ নিজৰ বাৰীত হোৱাবোৰ বহুত ভাল মানে সেইবোৰ সাৰ চাৰ নিদিয়াকৈ আমি নিজেই গোবৰ চোবৰ এনেকৈ কৰি সেইটো ঘৰুৱা সাৰ দি পেলাই আমি সেইটো পাচলি খাওঁ বজাৰৰ পাচলিতো সেইকাৰণে খোৱাটো অকণমান ভয় ভয় যদিও আমি সেইকাৰণে যত্ন কৰি লওঁ ধোৱা মেলা কৰি মেলি ভালকৈ সেইটো পাচলি খাওঁ বহুত বস্তুতে সাৰ দি থৈছে বজাৰত সাৰ দিয়া বস্তুটো খাই ল'লে পিছত অপকাৰ কৰিব লাগে প্ৰায় মানুহে গেছটো আৰু বেছি হৈছে অকল সেই বজাৰৰ শাক পাচলি খাই সেইকাৰণে আমি নিজে ঘৰত কৰা পাচলিটো নিৰ্ভৰে মানে খাব পাৰোঁ আৰু ঘৰৰ পাচলিটো ইমান ভয় নাই আৰু সেই সেইকাৰণে ঘৰত পাচলি আমি প্ৰায় নিজে নিজেই কৰি লওঁ সেইকাৰণে ঘৰুৱা পাচলিটো খাওঁ বজাৰৰ পাচলিটো সেইকাৰণে আমি বহুত কমকৈ খাওঁ মানে হেৰি কমকৈ মানে বহুত কমকৈ খাওঁ আৰু এই নোৱাৰাতহে আমি মানে কেতিয়াবা কিনি খাব লাগে হ'লেও আমি ভাল যত্ন কৰি মেলি লওঁ আৰু লৈ পেলাই তেনেকৈ ঘৰৰ পাচলিটো সেইকাৰণে বেছি যত্নকৈ ঘৰুৱা পাচলি খাওঁ